আমাৰ ওচৰত এনেকুৱা বহুত ধৰণৰ প্ৰাকৃতিক সৌন্দৰ্য্য বিখ্যাত বহুত ধুনীয়া ধুনীয়া ঠাই আমাৰ ওচৰে পাঁজৰে আছে তাৰে বহুতৰ ভিতৰত এডোখৰ হ'ল বগীবিল জেৰেঙা পথাৰ অৰণ্য অৰণ্য নহ'লেও পক্ষী সংৰক্ষিত অভয়াৰণ্য পানী দিহিংখন আমাৰ নিচেই ওচৰতে আছে বৰ্তমান অসমত শীতকালত বিশেষকৈ পৰ্যটকৰ ভিৰ বিশেষভাৱে দেখা পোৱা যায় প্ৰত্যেকটো অঞ্চলৰ পৰাই এইবোৰ ঠাইলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পিকনিক খাবলৈ আহে বগীবিল দলং আমাৰ অসমৰ মানুহৰ জীৱনশৈলীৰ প্ৰধান উৎস ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ভাৰতৰ বৃহত্তম নদী দলং বগীবিল আছে বগীবিল দলংখনক ভূপেন হাজৰিকা সেতু নামেৰেও জনা যায় আমি জানো ইয়াৰ মুঠ দৈৰ্ঘ্য হ'ল নাইন ন দশমিক এক পাঁচ কিলোমিটাৰ ইয়াৰ এপাৰে এটা মুৰে আছে ডিব্ৰুগড় আনটো মূৰে আছে শদিয়া ইয়াৰ বিশেষকৈ নদীৰ কাষৰীয়া হোৱাৰ কাৰণে পানীৰ বিশেষকৈ সুবিধা হোৱাৰ কাৰণে ইয়াত বিশেষভাৱে পৰ্যটকৰ শীতকালত ভিৰ দেখা পোৱা যায় জেৰেঙা পথাৰ জেৰেঙা পথাৰ বিশেষ সুকীয়াকৈ নিৰ্দিষ্ট এটা ঘটনাৰ জীয়া সাক্ষী হৈ আজিও থিয় হৈ আছে জেৰেঙা পথাৰ জেৰেঙা পথাৰত জয়মতী কুঁৱৰীক ল'ৰা ৰজাই যিখিনি শাস্তি দিছিল সেইখিনি শাস্তিৰ কোনো সীমা নাই জয়মতী কুঁৱৰীৰ স্বামী গদাধৰ সিংহই যেতিয়া ল'ৰা ৰজাৰ কুপত ফুৰি অনাই বনাই হাবিয়ে বননীয়ে পাহাৰে ভৈয়ামে ঘূৰি ফুৰিছিল তেতিয়া জয়মতীক এই জেৰেঙা পথাৰতে ল'ৰা ৰজাই শাস্তি দি স্বামী গদাধৰ সিংহৰ ঠিকনা সুধিছিল কিন্তু জয়মতীয়ে নিজৰ মৃত্যুক সাৱতিও নিজৰ স্বামীৰ ঠিকনা ল'ৰা ৰজাৰ আগত কোৱা হোৱা নাছিল ইয়াৰ পিছত আহিল পানী দিহিং পক্ষী অভয়াৰণ্য ইয়াত বিশেষকৈ শীতকালি অনেক ঠাইৰ পৰা বেলেগ বেলেগ পক্ষী আহি ইয়াত ঠাই লয়হি এইবোৰকে চাবলৈ অসমৰ বিভিন্ন অঞ্চলৰ পৰা পৰ্যটকৰ ভিৰ সদায় কৰি আহিছে আমাৰ নিচেই কাষতেই নহ'লেও আমাৰ আশে পাশে জলপ্ৰপাত বুলিবলৈ কাকচাং জলপ্ৰপাতটোৱে আছে ইয়াৰো সুকীয়া মাদকতা আছে পৰ্যটকৰ ভিৰ ইয়াতো নোহোৱাকৈ নাথাকে প্ৰত্যেক বছৰেই ইয়াতো মানুহৰ হেমাগেম বা ভিৰ দিনক দিনে বাঢ়ি আহিছে প্ৰত্যেকখন পৰ্বত বুলিবলৈ নগা পাহাৰটোৱে আমাৰ ওচৰৰ পাহাৰ